চিলাই কৰা কামটো কঠিন কামটো হৈছে মোৰ বেড কভাৰ আৰু পৰ্দাবিলাক চিলাওঁতে বা ফুল কৰোঁতে বহুত কষ্ট হয় কষ্ট হয় মানে টাইমটো মিলাব নোৱাৰোঁ আৰু আগতে মানে বহুত অসুবিধা নাছিল গাভৰুতে তেতিয়া যেতিয়া কৰিব মন যায় তেতিয়া কৰিব পাৰোঁ ৰুমাল গাৰু কভাৰ মেখেলা সকলোতে ফুল কৰোঁ এতিয়া মানে বহুত সংসাৰ কৰিলোঁ সেইকাৰণে বহুত অসুবিধা হয় সেইবিলাক কৰিব নোৱাৰোঁ তাৰ মাজতো তেনেকৈ টাইম ওলাই কৰি থাকোঁ কৰি থাকোঁ ফুল ফুল কৰোঁ আৰু কিছুমানে অৰ্ডাৰ দিয়ে কাপোৰবিলাক অৰ্ডাৰ দিলে ল'লে নহ'ব ভালকৈতো কৰি দিব লাগিব ত' চবৰটো সপোন থাকে ভাল এযোৰ কাপোৰ কিনি ভালকৈ চিলাব দিম ভালকৈ পিন্ধিম মই যদি ভালকৈ চিলাই দিব নোৱাৰোঁ বা ফুল কৰি দিব নোৱাৰোঁ তেতিয়া তাইতো মনত বহুত দুখ পাব সেই গতিকেলৈ মই আজিকালি এইবিলাক কৰিবই এৰিছোঁ ঊল চৈতা গাঁঠিবলৈ সকলো কামেই এৰি দিছোঁ মানে মই সময়ো মিলাব নোৱাৰোঁ নোৱাৰোঁ আৰু চবৰ মনত হেঁপাহ থাকে বা আশা থাকে ভাল এযোৰ কাপোৰ পিন্ধিব ভালকৈ চিলাই দিব যদিহে মই চিলাই দিব নোৱাৰোঁ বা ফুল কৰি দিব নোৱাৰোঁ তাইতো বহুত মনত কষ্ট পাব সেই গতিকেলৈ মই আজিকালি এইবিলাক কাম কৰিব এৰিয়েই দিছোঁ গতিকেলৈ মোৰ অলপ অসুবিধাও হয় ল'ৰা ছোৱালীৰ পৰা সেইকাৰণে মই এইবিলাক কাম নকৰোঁ